মোৰ খুৰা দুজন দুই তিনিজন মোৰ খুৰা ব্যৱসায়ৰ লগতে জড়িত হয় মোৰ পৰিয়ালৰ পেহী খুৰী খুৰা দাদা ভাইটি সকলোখিনি মোৰ ব্যৱসায়ৰ লগতে জড়িত যেনেধৰণৰ জনখোৰা আছে ফিছাৰী আছে তামোলনি আছে কমলা বাৰী আছে শাকনি বাৰী আছে চাহ খেতি আছে ধান খেতি আছে সকলোখিনি খেতিয়েই কৰে আৰু ব্যৱসায়ৰ লগত জড়িত হৈ আছে সেই ব্যৱসায়ৰ পৰাই বহুতখিনি উন্নতি কৰিছে উন্নতি কৰি পেলাই ধৰক গাড়ী ঘোৰা আদি সকলোখিনি ল'ব পাৰিছে ঘৰ দুৱাৰ বনাব পাৰিছে ল'ৰা ছোৱালীকো ভাল ভাল স্কুলত পঢ়াব পাৰিছে আৰু এজন খুৰাই ছয় সাত বিঘা শাকনি খেতি কৰে যেনে কোমোৰা দিনত কোমোৰা জাতিলাও ৰঙালাও বেঙেনা ছিজন অনুসৰি চব্জিবিলাক লগাই যেনে লাই খৰালি ছিজনৰ লাই লফা পালেং ধনিয়া মূলা গাজৰ আদি বিলাহীকে ধৰি জলকীয়া সকলোখিনি খেতি খুৰাই কৰে আৰু সেই খেতিৰ দ্বাৰাই ধান খেতিও কৰে সেই খেতিৰ দ্বাৰাই বহুতো স্বাৱলম্বী হৈছে সেই খেতিৰ যোগেদিয়ে গাড়ী মটৰ ঘৰ দুৱাৰ আদি সকলোখিনি বনাব পাৰিছে আৰু এজন খুৰা একেই খেতিৰ লগতে জড়িত ক্ষুদ্ৰ চাহ খেতিৰ লগতো জড়িত চাহ খেতিও কৰে সেই চাহ খেতি কৰিও বহুতখিনি উপাৰ্জন কৰিছে ঘৰ দুৱাৰ বনাইছে পকীঘৰ গাড়ী লৈছে ব্যৱসায়ভিত্তিক গাড়ী মানুহৰ বাবেও গাড়ী ঘোৰা আদি সকলোখিনি ল'ব পাৰিছে গতিকে ক'বলৈ গ'লে খেতি কৰিয়েই পৰিয়ালটো পোহপাল দিছে ল'ৰা ছোৱালী বিয়া বাৰু আদিকে ধৰি সকলোখিনি খেতিৰ দ্বাৰাই খেতিৰ পৰা উপাৰ্জন কৰিয়েই ব্যৱসায় কৰিয়েই উপাৰ্জন কৰি ল'ৰা ছোৱালী পোহপাল দিছে ঘৰ দুৱাৰ বনাইছে আৰু মোৰ ক'বলে গ'লে দাদা ভাইটি খুৰা পেহী সকলোখিনি খেতিৰ লগতে বা ব্যৱসায়ৰ লগতে জড়িত পেহী এজনী আছে গৰু পোহে ছাগলী পোহে হাঁহ কুকুৰা পোহে গৰু গাখীৰ বিক্ৰী কৰি মাহত পইচা উপাৰ্জন কৰে সময়ত ছাগলী বেচে হাঁহ কুকুৰা বেচে সকলোখিনি পুহে পুহি পেলাই স্বাৱলম্বী হৈছে দাদা এজনো ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত জড়িত সেই দুজন আছে দাদা চাহ খেতিয়কৰ লগতে জড়িত চাহ খেতি কৰি নিজৰ চাহ খেতিৰ পৰা যি উৎপাদন হয় পইচা পাতি পায় সেইখিনি ল'ৰা ছোৱালী ভাল ভাল স্কুলত পঢ়াইছে গাড়ী মটৰ লৈছে বহুত উন্নতি কৰিছে সকলোখিনি সকলোখিনি সেই ব্যৱসায়ৰ জৰিয়তে সফল হ'ব পাৰিছে গাড়ী ঘোৰা লৈছে পকীঘৰ বনাইছে আৰু বহুতখিনি নানা ধৰণৰ উন্নতি পথত আগবাঢ়ি গৈছে দুজন দাদাৰ ভিতৰত দুইজন দাদাই খেতিৰ লগতে জড়িত যেনে ধান খেতি চাহ খেতি শাক পাচলি খেতি সকলোখিনি কৰে আৰু খুৰীও ধৰি লওক খুুৰাৰ লগত সহায় কৰে শাক পাচলি বেচা কিনাত সহায় কৰি দিয়ে শাকৰ দিনত শাকখিনি বাৰীৰপৰা চিঙি আনি পেলাই বজাৰলৈ নিবৰ বাবে মুঠা মুঠা কৰি বান্ধি দিয়ে বেগত সকলোখিনি সহায় সহযোগিতা কৰে সেই সেই মতেই আমাৰ পৰিয়ালটো চলি আছে বহুতখিনি আগবাঢ়িছে খেতিৰ লগতে খেতিৰ দ্বাৰাই মানে ব্যৱসায় খেতি কৰিয়ে জীৱিকা পোহপাল দিছে ব্যৱসায়ৰ লগতে মোৰ পৰিয়ালটো বহুতখিনি খেতিৰ লগতে জড়িত হৈ আছে ব্যৱসায়ভিত্তিক হিচাপ ভিত্তি বুলি ক'লেও বেয়া নহয় অঁ তাৰ উপৰিও খুৰাহঁতৰ বা পেহীহঁতৰ দাদাহঁতৰ সকলোৰে ফিছাৰী আছে গাইপতিকৈ ফিছাৰীত মাছ পুহিও সিহঁতি মাছ বিক্ৰী কৰিও উপাৰ্জন কৰে প্ৰায় সকলো মোৰ খুৰা পাঁচ চাৰিজনৰ ভিতৰত গোটেই চাৰিজনৰে পুখুৰী আছে মোৰ বত্তাও আছে বৰত্তাহঁতৰো পুখুৰী আছে এই মোৰ সকলোখিনি মোৰ ব্যৱসায়ৰ লগতে জড়িত হৈ আছে বহুতো লাভৱান হৈছে খেতি বা ব্যৱসায় কৰি গাড়ী মটৰ ঘোৰা আদি সকলোখিনি ল'ব পাৰিছে ধান খেতি শাক পাচলি খেতি আৰু ধৰি লওক গাহৰি গাহৰিও ব্যৱসায় কৰে গাহৰিও পোহে ছাগলীও পোহে এইখিনি প্ৰায় সকলোখিনি ডেভলপ কৰিব পাৰিছে খুৰাহঁতে মোৰ পৰিয়ালটো প্ৰায় কেইজন মোৰ দেউতাও খেতিৰ লগতে জড়িত ধান খেতি শাকৰ শাকনি খেতি বা হাঁহ কুকুৰা গৰু এইবোৰৰ লগতে জড়িত হৈ আছে এইবোৰৰ পৰাই মানে আমাৰ ঘৰখন চলি আছে ময়ো হাঁহ কুকুৰা ছাগলী গৰু হাঁহ পাৰ এইবিলাকৰ লগত জড়িত হৈ ঘৰখন চলাই আছোঁ আৰু ক'বলৈ গ'লে মোৰ ঘৰৰ পৰিয়াল সকলোখিনি খেতিৰ লগতে জড়িত আৰু ব্যৱসায়ভিত্তিক এই ব্যৱসায় কৰিয়ে পোহপাল দি আছে ল'ৰা ছোৱালী স্কুলত পঢ়াই আছে ভাল ভাল স্কুলত পঢ়াইছে

মীন পালন গাহৰি পালন কুকুৰা পালন হাঁহ পালন এই সকলোবোৰ ধান খেতি কৰি জীৱি চলাই আছে